আমাৰ অঞ্চলৰ বিখ্যাত কলেজ হৈছে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় এই মাধৱ চৌধুৰী মহাবিদ্যালয়খনত বিশেষ ক'বলৈ গ'লে মোৰ ভনী পঢ়ি আছে এই বিদ্যালয়খনৰ মূল উদ্দেশ্য প্ৰথম প্ৰিঞ্চিপাল হৈছে আপোনাৰ প্ৰকাশ শৰ্মা সেই চাৰজনে ইমান ভাল মানে ক'বলৈ মানে বাকী নাই আৰু মানে এইজন চাৰজনে বহুতখিনি কাম কৰিছে কলেজৰ হকে মানে কলেজৰ হৈছে নিজেই ভাঙে মুঠতে হেনেকুৱা আৰু বহুতখিনি কাম কৰিছে ক'লে আৰু ক'বলৈ গ'লেতো প্ৰকাশ শৰ্মা চাৰেতো মানে ক'ব গ'লে নাম্বাৰ ওৱান বেয়া প্ৰিঞ্চিপাল বৰপেটা এম চি কলেজৰ এই এম চি কলেজখন বিকাৰ হৈছে বৰ্তমান শেষ কৰি পেলাইছে এই কলেজখন কলেজখন শেষ কৰি পেলাইছে ক'বলৈ গ'লে মোৰ ভণ্টী পঢ়ি আছে যদিও কিছুমান ক্ষেত্ৰত মানে বহুত মানে ক'বলৈ গ'লে বিৰাট দিগদাৰ আৰু এই কলেজখনৰ মানে কোনো এটা ভাল কাম সম্পৰ্কে উদ্দেশ্য নলয় প্ৰিঞ্চিপাল চাৰজনে তেনেকুৱা আৰু আৰু এই কলেজখনৰ বিশেষ ক'বলৈ গ'লে একোৱে নাই বৰ্তমান বৰপেটা ক'লে এম চি কলেজ এই কলেজখনত হয় বহু পুৰণি কলেজ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় কিন্তু কি হ'ব এতিয়াতো বৰ্তমান মাধৱ চৌধুৰী মহাবিদ্যালয় তাহানিৰ দিনৰ মহাবিদ্যালয় বহু পাৰ্থক্য ক'বলৈ গ'লে বৰ্তমান মহাবিদ্যালয়খনততো ইমান এটা ক'বলৈ গ'লেতো নায়েই আপোনাৰ আৰু মহাবিদ্যালয়খনত বিশেষত্ব মানে কি ক'ম আৰু আপোনাৰ মহাবিদ্যাল্যখনত আৰু মানে নিজৰেই ক'বলৈ লাজ লাগে যে ইমানখিনি বেয়া পিছপৰি আছে আমাৰ বৰপেটা মহাবিদ্যালয় আৰু মুঠতে